মই এগৰাকী শিপিনী মই বহুত তাঁত বওঁ আৰু মই নিজে দোকানলে গৈ কেনেকুৱা ধৰণৰ ব চাদৰ মেখেলা সূতা আনিব লাগে মই নিজে দোকানী এখন দোকানত গৈ বহি লৈ সূতাটো ভাল বেয়া চব মিলাই ৰং কেনেকুৱা লাগিব চব চাই চিতি মই সূতা আনো সেইভাগে বগাত সেউজীয়া বা ৰঙা তেনেকুৱা আনিম চাদৰ বওঁ গামোচা হ'লে বগা আনিম ৰঙা আনিম সূতাটো কেনেকুৱা ভাল বেয়া সেইটো নিৰ্ভৰ কৰি মই চাম চাই দামৰ যিমানেই নহওক মই ভালকৈ এইটো ব'বলে চেষ্টা কৰোঁ বৈ মেলি তেনেকে চাদৰ বওঁ চেলেং কাপোৰো ব'বলগীয়া হ'লেও মই তেনেকে নিজে গৈ দোকানলে সূতা চাই চিতি মই কাপোৰ আনো আনি মেলি মই তেনেকে বৈ কাটি বহুত তাত বিকিলোঁ লওঁ কাৰবাক তেনেকে বৈ মেলিও দিওঁ আৰু ফেব্ৰিক কৰা মেলা সেইবোৰ ৰঙ মই নিজে যাওঁ আনো ৰং মিলাই ৰঙা বগা তেনেকুৱা ধৰক নানা ধৰণৰ ৰং থাকেতো ৰং আনি মই কাপোৰ ফেব্ৰিক কৰোঁ কৰি নিজেও লওঁ লোককো দিওঁ আৰু মানুহ পচন্দ হোৱা নোহোৱা কিছুমান হেৰি থাকে নহয় নিয়ম সেইবিলাক মই মিলাই কোলাই তেনেকে ৰং মিলাই দিওঁ দি মেলি মই ফেব্ৰিকো কৰোঁ আৰু গোঁঠা মেলাটো মই তেনেকে গৈ ছুৱেটাৰ টুৱেটাৰ গুঠিবলৈ হ'লে ঊল আনোগে বগা আনিলে বগা গোঠোঁ আৰু ৰঙা লাগে বুলিলে মানুহক কাৰোবাক মই তেনেকে ৰঙা আনি তেনেকে গুঠি মেলি মই হেৰি কৰোঁ ব্যৱহাৰ কৰি মই গুঠি মানুহকো দিওঁ নিজেও লওঁ আৰু নিজে গৈ মেলি বাৰু সূতাটো চাওঁ চাই চিতি আনি মেলি মই তেনেকে গোঁঠা মেলাও কৰোঁ কৰি মেলি মই তেনেকেই বৈ কাটি মোৰ জীৱনটো আৰু মই তেনেকেই হেৰি কৰি আছোঁ চলি আছোঁ পয় পইচা পাতি মই হেৰি লৈ মেলি বাৰু দোকানলে গৈ মেলি গৈ মেলি তেনেকে আনোগে তেনেকে আনি মেলি আৰু তেনেকে চলি মেলি নানা ধৰণৰ ৰঙো চাওঁ হেৰিও কৰোঁ লৈ মেলি বাৰু কাৰবাক বোলে ক'লা লাগে ক'লা আনি তেনেকে আনি মেলি মই গোঁঠো কোনোবাই আকৌ বিচাৰিলে বা মোক ৰঙা এটা লাগে মই তেনেকে গৈ দোকানত গৈ ৰঙা চাই মেলি সূতা মিহি ভাল বেয়া সেইবোৰ চববোৰ মই নিজে চাই মেলি ৰং চাই চিতি আনি মেলি মই তেনেকেই কৰি মেলি গোঁঠাটোত মোক হেৰি কৰিব নোৱাৰে বোৱা মেলাৰ পা ধৰি মই চবতে জানোৱেই আৰু নিজে গৈ মই নিজে আনো কাৰোবাৰ সৈতে বা অনা মেলা সৈটো নকৰোঁ মানুহৰ পচন্দ অপচন্দৰ কথা আছে তাৰ ভিতৰতে মই তেনেকেই চলি মেলি আছোঁ আৰু